অ' মই ডেকাই ক'লোঁ অ' ক'ত আছে এ আলহি চাই থাকিলে নহয় এই অলপ ফুৰা ফুৰি কৰিব লাগে এই প্ৰগ্ৰাম এটা আছে দেখোন আজি গৰ্ডনত প্ৰগ্ৰেম এটা আছে এই এই ৰাভা দিৱসৰ সেই সময়ৰ প্ৰগ্ৰেম তাৰমানে ৰাভা দিৱস নহ'ল নহয় সেইদিনা বতৰৰ প্ৰতিকূলৰ কাৰণে ৰাভা দিৱসটো সেইদিনা নহ'ল তে সেইটো আজি পাতিছে গান বাজনাও আছে কিবা কিবি আকৌ সন্ধিয়ালৈ নাটকো আছে চিৰাজ নাটকখন দল মানে এইটো সেই গন নাট্য সংঘই কৰিব যদি যায় যদি যায় মন কৰে মই নিব পাৰোঁ আচ্ছা আচ্ছা আচ্ছা চিৰাজৰ নাম শুনিছেনে চিৰাজ যে এই নাটকখন যে এই যে ফণি শৰ্মাৰ চিৰাজ

হয় নেকি এহ বঢ়িয়া দেখোন বঢ়িয়া একেবাৰে অ' অ' তাৰে সেই হেৰি কৰিব গণ নাট্য সংঘৰ পৰাই ৰাভা দিৱস উপলক্ষ্যে নাটকখন কৰিব একেলগে গান বাজনাও আছে ইয়াতে ৰাভা দিৱসত ৰাভাৰ গানৰ ওপৰত একক নৃত্যও আছে যাই যদি মই ওলাম ঠিক ছয়টা অ' ছয়টা পঞ্চাছত সাতটাত যাওঁ আমি গুচি দে হ'ব দে ঠিক আছে ঠিক আছে এৰোঁ নহয় আচ্ছা ৰ'ব ৰ'ব অ' ঠিক আছে হ'ব ঠিক আছে অ' মই ঠিক সাতটা বজাৰ লগে লগে গুচি যাম অ'কে ঠিক অ' নিশ্চয়